হেল্ল' দাদা মই যে অথনি খোৱা বস্তু এটা অৰ্ডাৰ দিছিলোঁ সেইটো বস্তুটো মই ৰিটাৰ্ণ কৰিম বুলি আহিছিলোঁ এই অইন একো নাই মানে বস্তুটো অকণমান বৰ ভাল নহয় বেয়া আহিলে সেইকাৰণে মই ৰিটাৰ্ণ কৰিম বুলি ৰিটাৰ্ণ কৰিব পাৰিম নহয় নহয় নহয় এইটো বস্তুটো মই যিটো দিছিলোঁ সেইটোৱে আহিছে কিন্তু বৰ ভাল অহা নাই মানে মোৰ পচন্দ হোৱা নাই বস্তুতো বৰ বেয়াকৈ আহিলে সেইকাৰণে মই ৰিটাৰ্ণ কৰি দিব লৈছোঁ নাই মই ৰিটাৰ্ণ কৰিমেই এইটো অৰ্ডাৰটো মই মানে ঘূৰাই দিমেই কাৰণটো মানে সেইটোৱে বস্তুটো মই যিটো অৰ্ডাৰ দিছিলোঁ সেইটোৱে আহিলে কিন্তু বস্তুটো বেয়া আহিলে মানে মই সেইটো এতিয়া গ্ৰহণ কৰিব নোৱাৰিম নহয় মই ল'লেও মোৰ পইচাটো এনেই যাব মই লাগিলে বেলেগ আৰু এটা সেইটো একেই বস্তুকে দি পঠিয়াব মই বস্তুটো ৰিটাৰ্ণ কৰিম এনেকৈ বস্তুটো বেয়া আহিলে ভাল নালাগে নহয় মই আমিওতো পইচা দিওঁ সেইকাৰণে অকণমান ভাল বস্তু দিব লাগে আৰু নাজানো ডেলিভাৰী বয়টোৰো অনাই খেলিমেলি হ'ল নে কিয়ে নে বস্তুটো মানে অকণমান বেয়া আহিলে সেইকাৰণে মই বস্তুটো ঘূৰাই দিম বেয়া নাপাব মোৰ পইচাটো লাগিলে মই তাৰপৰাই আৰু এটা বস্তু লৈ ল'ম একেই দিব লাগিলে ঠিক আছে